কচ মাছৰ বইল আঞ্জাখন মই বৰ ধুনীয়াকৈ বনাওঁ বহুত টেষ্টি লাগে খাবলৈ কচ মাছ বইলটো কচ মাছটো প্ৰথমতে সৰু সৰুকৈ কাটিব লাগিব মাংসৰ নিচিনা টুকুৰা কৰিব লাগিব সৰু সৰুকৈ কাটি লৈ ধুই কুকাৰত বনাব লাগিব কেৰাহীটো বনাব পাৰি কুকাৰত বনালে সোনকাল হয় কুকাৰত ধুই পখালি কুকাৰত ভৰাই তাত অলমান পিঁয়াজ কাটি দিব লাগিব ৰচুন আদা দি তাত হালধি দিব নালাগে নিমখ দি খৰিচা টেঙা অলপমান দিব লাগে দি ধুনীয়াকেনে আলু দুটামান আলু দিব লাগে তামান বিলাহী দুটামান দিব লাগে তাপা অলপমান পানী দি ধুনীয়াকৈ দু তিনি চাৰিটামান কুকাৰৰ চিটি মাৰি নমাই অঁ এই